অঁ

অঁ মই এইটো কৈছিলোঁ বাৰু গামোচা মোক লাগিব গামোচা কিমান মান আছে বাৰু পঞ্চাছখনমান আচ্ছা পঞ্চাছখন অঁ তাৰপিছতে ৰেটটো কি হিচাপত কেনেকৈ কি কৰিছে হয় নেকি আচ্ছা ফুলটো আছেনে বাৰু গামোচাবিলাকত ফুল চুল বনাই দিছেনে অঁ নহয় নহয় সোনকালে যাম যোৱাটো ফুল আছে নাই গামোচাবিলাকত ফুল আছেনে হেল্ল' হেল্ল' ফুল আছে নাই ফুল ফুল বাচিছে গামোচাবিলাকত ফুল অঁ আচ্ছ আচ্ছা দহি চহি বাতি দিব হয় নেকি অলপ কম ৰেট অঁ সেইটো হয় বাৰু মই আনিম দোকানত বিকিবৰ কাৰণেই আনিম কথা হ'ল কথা হ'ল কি ৰেটটো অলপ কমকৈ ল'ব আৰু দুশকৈ নল'ব ওৱান এইট্টি ন বাৰু বাৰু অঁ অঁ হ'ব আৰু ঠিক আছে হেৰি নহয় আৰু হেৰি শ্বাল লগাই নাই আপোনালোকে শ্বাল অঁ অঁ অঁ গাঁৱত তেনেকুৱা শ্বালো লাগিব মানে অঁ অঁ আপোনালোকৰ এনেই এখন শ্বাল ব'বলৈ কিমান দিনমান লাগিব বাৰু বেছি লাগে দহখনকৈ বেছি লাগিব আপোনাৰ লগত আৰু তেনেধৰণে এই লগোৱা মানুহ আছেনে বাৰু বোৱা কটা মানুহ আছেনে নাই আচ্ছা আচ্ছা অঁ অঁ অঁ মোৰ আকৌ বিজনেছৰ কথা আছে নাই মোৰপৰা মানে ধৰক মই এতিয়া যদি আপোনাৰপৰা এশখন আনোঁ মই ধৰক চাৰি পাঁচখন দোকানতো মোক দিবলগীয়া হৈ যায় নাই এইটো এইটো কাৰণে অলপ সৰহ হ'লে ভাল আৰু তাৰমানে একেটা খৰচতে যদি চব বস্তু লৈ আহোঁ মোৰে দুটকা প্ৰফিট থাকে আৰু অঁ অঁ ঠিক আছে মই এতিয়া গামোচাখিনি তেতিয়া আনিবলৈ যাম নহয় আপোনাৰ ওচৰত তেতিয়া মানে এটা কথা কৰিম তেতিয়া মই মানে শ্বাল শ্বালবিলাক কেনেকৈ ইমান কেনেকৈ লাগে বহল দীঘল সেইটো মোৰ হিচাপ এটা আপোনাক দি দিম আপুনি লিখি মেলি আপোনাক অঁ অঁ আপোনাক অঁ অঁ সেইটো হিচাপতে ধৰক ফুল দিব হ'লেও ফুল দিবলৈ যেনেধৰণে লাগে আৰু ধৰক আজিকালি ধৰক বস্তুটো গৰম নহ'লেও শুৱনিটো বেছি লাগে নহয় জানো শুৱনিটো হ'লে মানে বস্তুটো সোনকালে মোৰ চেল হ'ব এতিয়া মানে গাঁও অঁ অঁ অঁ অঁ দোকানত বিকিবলৈয়ো ভাল আৰু অঁ অঁ অঁ তাৰমানে কথা অঁ অঁ অঁ অঁ খালি কথাটো হ'ল কি আৰু মানে বস্তু এই গামোচাখিনি মোৰ মতে টেনচন নল'ব গামোচাখিনি মাঘৰ বিহুতে চেল হৈ যাব অঁ শ্বলকেইখন মানে এই ঠাণ্ডাদিন অঁ এই শ্বালখিনি মানে এই ঠাণ্ডাদিনত হেল্ল' এই শ্বালখিনি মানে এতিয়া ঠাণ্ডাদিনতহে বিক্ৰী কৰিব লাগিব নাই আপোনালোকে অকণমান সোনকালে খৰখেদা কৰিব লাগিব অঁ হ'ব যেনে ধৰক আপোনাৰ সূতা সূতটো হেল্ল' সূতাটো এতিয়া আপোনাক আমি মই নিজেই ডেলিভাৰী দিব লাগিবনে নে আপোনালোকে নিজেই কিনি ল'ব হেৰি যিটো সূতা লগাব ঊল সূতাটো আপুনি ধৰক মই এতিয়া নিজে কিনি দিব লাগিবনে আপোনালোকে কিনি ল'ব সেইটো ন আচ্ছা আচ্ছা নিজেই কিনি ল'ব বহুতকেইটা কালাৰ হ'লে ভাল আৰু বিকিবলৈয়ো ভাল একেটা কালাৰ হ'লে মানে চবেই পচন্দ নকৰে নহয় অঁ চব থাকে সেইটো কাৰণে মানে চব কালাৰেই লাগিব কম পৰিমাণৰ হ'লেও হ'ব পাঁচখন চাৰিখন দুখন তিনিখন এনেকুৱা মানে তেনেধৰণৰ অঁ ঠিক আছে মই তেনেধৰণে ক'ম আৰু আৰু চাইজটো কেনেকুৱা কিমান দীঘল লাগিব কিমান বহল লাগিব সেইটো মই কৈ দিম আৰু অঁ খালি আপুনি আৰু এটা কাম কৰিব লাগিব সেইটো টাৱেল টাৱেলবিলাকত দহি বাতি দিব লাগিব মই মজুৰিটো দি দিম অঁ অঁ খৰচ পাতি যিটো হয় মই হেৰি কৰি দি দিম আপোনালোকে গোটত কথাটো পাতি ল'ব চবেই আকৌ অঁ অঁ ঠিক আছে মই গামোচাখিনিতো আনিম আজিয়ে এই শ্বালকেইখন মানে অলপ সোনকালে হ'লে ভাল আৰু ঠিক আছে সেইটো অঁ ঠিক আছে অঁ অঁ ঠিক আছে হ'ব তেতিয়া মই আপোনাক সেই এশ আশী টকাকৈ গামোচাখিনি দি দিম তেতিয়া অঁ অঁ হ'ব তেতিয়া মই আজি কালিৰ ভিতৰতে লৈ আনিমগৈ তেতিয়াহ'লে ঠিক আছে আজিলৈ ৰাখোঁ আৰু তেতিয়া ন অঁ হ'ব হ'ব